চৰকাৰে ব্যৱস্থা কৰা সকলোৰে বাবে স্বাস্থ্য বীমা যোজনাৰ অধীনত যেনেকৈ এজন মানুহে নিজৰ স্বাস্থ্য বিভিন্ন ধৰণৰ ধৰক বেমাৰ আজাৰ হৈছে বা নাই হোৱা এইবিলাক পৰীক্ষা কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰা হয় আৰু সেই সুবিধাবিলাক লৈ ধৰক আমাৰ স্বাস্থ্যখণ্ডত বেমাৰৰ ট্ৰিটমেণ্ট কৰিবৰ বাবে সুবিধা পায়